অনলাইনত মোৰ ছোৱালীজনীয়ে এটা ছাৰ্টৰ অৰ্ডাৰ দিছিল সেই অৰ্ডাৰটো আহি পাবৰ আজি দুইদিন হ'ল কিন্তু মই ছাৰ্টটো চালোঁ দোকানত সেই ছাৰ্টটোৰ দাম পোন্ধৰশ আশী টকা কিন্তু মই নেট অনলাইনত অৰ্ডাৰ দিয়াত সেইটো পাইছোঁ মই ছশ নব্বৈ টকাত আৰু ছাৰ্টটো আহি পোৱাৰ পিছত মই কালাৰটো চালোঁ কালাৰটো ভাল লাগিছে আৰু পিন্ধিও ভাল লাগিছে বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় এনেকুৱা হেৰিত মই ছাৰ্টটো ভাল পাইছোঁ